অঁ আপোনালোকৰ পৰা এটা খোৱা বস্তু অৰ্ডাৰ কৰিছিলোঁ কিন্তু বস্তুটো পালোঁ খোলাৰ পিছত দেখিছোঁ গোটেইখিনি বেয়া দেখোন বস্তুবোৰ এনেকে বেয়া বস্তু দিলে কেনেকে হ'ব পইচা দি বস্তু কিনি আনিছোঁ এনেকে যদি আপোনালোকে আকৌ নেক্সট টাইম কৰে তেতিয়াহ'লে আমি আৰু এইবোৰ বস্তু নলওঁ আপোনালোকৰ পৰা আপোনালোকৰ বিজনেছটো ডাউন হৈ যাব আপোনালোকক ভৰসা কৰোঁ আকৌ আপোনালোকে এনেকুৱা কাম কিয় কৰিলে এইটোতো জানিব লাগে দিওঁতে চাব লাগে চেক কৰিব লাগে আপোনালোকে অৰ্ডাৰ কৰা বস্তুখিনিত কি দিলোঁ আমি নিদিলোঁ তেনেকুৱা এজনো থাকিব লাগে ভিতৰত আপোনালোকৰো লোকচান হ'ল আমাৰো লোকচান হ'ল আৰু আমাৰ সময়বোৰো নষ্ট হ'ল এনেকুৱা কাম ভবিষ্য়তে নকৰিব আৰু